অ হেল্ল' অ' ৰাহুলে কৈছা নেকি এ মোৰ গোটেই কিছুদিনৰ পৰা একদম খং উঠি আছে হে এ কিয় মানে আগতে নলবাৰীখন বাপৰে আজি মই ওলাই গৈছিলোঁ নলবাৰীত মানে পেঞ্চনৰ পইচা কেইটা আনিব য'তে তোৰ কি হ'ল জানানে ৰাস্তাইদি কেইখনমান চ'লি যাই আছিল এই কাণা মাণা চ'লি দেখাই নাপায় না কিয়ে বা মোক খুন্দে দিব ধৰিছিলে গাড়ীখন দি আগতে এনে অৱস্থা নাছিল কিন্তু নলবাৰীত আকৌ মানে তোৰ ট্ৰেফিক ৰোল বুলিও বস্তু নাই আগতে আমি চাকৰি কৰিব গৈছিলো কি ধুনীয়াকৈ গৈছিলো আহিছিলো ৰিক্সাত গৈছিলো আমাৰ হোমিনৰ তাতে যাই ধুনীয়াকৈ নামি দিছিল আহিছিলো এতিয়া মানে তহঁতৰ চ'লিগিলাৰ কি হৈছে ইমানকৈ উগ্ৰ হৈছে তাহাঁতে ধেই আজিকালি নলবাৰীৰ ৰাস্তা চাবা নোৱাৰি আগতে নলবাৰীত ইমান পানীও নাছিলতো আমি এই সেই তাহানিৰ দিনতে নলবাৰী কলেজত যেতিয়া পঢ়ি আছিলোঁ এ তাহানি খোজ কাঢ়ি খোজ কাঢ়ি গৈছিলোঁ এ বৰষুণ দিনত এতিয়া কেনে পানী খোজ কাঢ়িবই নোৱাৰি পানী বেছি হৈছে আমাৰ নিচিনা চিনিয়ৰ চিটিজেনক তথাপিও কোনো মানে গুৰুত্বই নিদিয়ে মানে আগফালৰ পৰা আহিব আহি কিনে বুঢ়া বুঢ়ী বুলিয়ে ভাৱেনে কিয়ে একো গুৰুত্বই নাই মানে আমিও চাকৰি কৰা মানুহ সৰু সুৰা মানুহতো নহয় আমাকেই গুৰুত্ব নিদিয়ে আৰু সাধাৰণ চাকৰি বা পঢ়া শুনা নথকা বুঢ়া মানুহখিনিক কি গুৰুত্ব দিব এ বাপা তয়েই ক'চোন উপায় নাই তহঁতে কিবা এটা কৰিব লাগিব যদি সবে এনেকৈ মনে মনে থাকে এনেকৈ কি হ'ব আমাৰ নিচিনা চিনিয়ৰ চিটিজেনগিলাৰ অৱস্থা তাকেতো এনেকৈ কৰি কিনে তহঁতে হেৰি কৰি দি আগতে কিন্তু আমি প্ৰতিবাদ কৰিছিলোঁ আমি অসম আন্দোলনত অংশ লোৱা মানুহ এই কিমান হেৰি কৰি কিমান কষ্ট আছিল আমাৰ এটা বছৰ লছ হৈ গৈছিল জানানা মই সেই কেতিয়াবাতে মেট্ৰিক পাছ কৰিব লগা কিন্তু সেই অসম আন্দোলনৰ কাৰণে এটা এটা বছৰ লছ হৈছে আমি প্ৰতিবাদ কৰিছিলোঁ অসমৰ সমস্যাত আৰু আজিকালি প্ৰতিবাদ মাৰা মাৰি কাটা কাটি কোনো এটা ভাল হেৰি নাই হ'লেও কোনোবাতো আগে আহিবই লাগিব এনেকেতো পিছ হুহুঁকি থাকিলেতো নহ'ব না তই বা কোনোবা আহিবই লাগিব এটাৰ পৰা দুটা হয় তাৰ পৰা আমি হয় দেচোন তই আমাৰ ঘৰত আহিবিচোন মই এইকেদিন ঘৰতে আছোঁ আমাৰ এই গুৱাহাটীৰা আপিৰ তাতে যাম কেইদিনমান পিছত তই আহিবিচোন আমি ভালকৈ বহি কথা পাতিম দে চাহো খাই গ'লি এককাপ দে দে দে